পাকঘৰটোত মই তেওঁলোকৰ বিশেষকৈ ছোৱালীজনী আৰু মানুহজনৰ লগত কিবা এটা বনাবলৈ হ'লে বা ৰেচিপি বনাবলৈ হ'লে তেওঁলোকৰ লগত মানে ডিছকাছ কৰি ভাল লাগে বিশেষকৈ ছোৱালীজনীয়ে বনোৱা মেলোৱা ক্ষেত্ৰত তাই বহুত মানে অকণমান আগ্ৰহ কিবা এটা শিকিবলৈ তাই চেষ্টা কৰে আৰু সেইটো কাৰণে মানে তাইৰ লগতে মোৰ অকণমান বেছি ভাল লাগে কেনেকৈ বনাব লাগিব কি কথা এইখিনি মানে ছোৱালীজনীৰ লগত বিশেষকৈ ভাল লাগে অ' তাইয়ো কিবা এটা নতুনকৈ শিকিব বিচাৰে তাইয়ো মই শিকাই দিলে মানে তাই কিবা এটা কৰি দিলে তাইয়ো বেছি ভাল পায় তেনেকেই ভাল লাগে